আমি যেতিয়া ক্লাছ এইট মানত আছিলোঁ তেতিয়া আমাৰ স্কুলৰ পিনি আমাক কাজিৰঙা নেশ্যনেল পাৰ্কলৈ লৈ গৈছিলে আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক যেনেকৈ আমি জানো এটা চিৰিয়াখানা হয় যোনটো কি বহুতেই ধুনীয়া আৰু সেইটোৰ পৰা আমাৰ ষ্টুডেণ্টছ কেইটা বা মোৰ লগৰ কেইটা মানে যোনটো আমি কেইটা গৈছিলোঁ সেইটো পৰা আমি এডুকেশ্যন হিচাপে বহুত গাল বস্তু জানিব পাৰি লাইক আমি তাত দেখোঁ এক শিং থকা ৰাই ৰাইন' আৰু এলিফেণ্টছ মানে হাতী বা ঘোঁৰা হৈ গ'ল বা ক্ৰক'ডাইল ঘঁৰিয়াল সেইকেইটা চব চাইকিনে বেলেগ বেলেগ আমি ন'লেজ ল'ব পাৰোঁ লগতে আমাৰ টিচাৰে আমাক গাইড কৰে কেনেকৈ কেনেকৈ আমি ফুৰিব পাৰোঁ লগতে কোনটো কোনটো জাগা আমি চাব বিচাৰিছোঁ লগত তাত টুৰ গাইড বেলেগকৈ থাকে যোনে নেকি আমাক বেলেগ বেলেগ এনিমেলছ কেইটা বা জন্তুকেইটা আমাক দেখাবলৈ সহায় কৰে সেইটোতে আমি খুবেই ভুল ভাল মানে বস্তু কেইটামান শিকিলোঁ লগতে আমি আমাৰ টিচাৰকেইটা আমাৰ কাৰণে ভাল বন্দবস্ত কৰিছিলে আৰু আমাক ভাল ভাল হোটেল নিচিনাত থৈছিলে হোটেলটো খুবেই ভাল আছিলে ক'বলৈ গ'লে থ্ৰী ষ্টাৰ হোটেল এটা আছিলে য'ত আমি খানা চানা বহুত ভালকৈ পাইছিলোঁ আৰু ফেচিলিটিকেইটা বহুত ভাল ছাৰ্ভিচকেইটা বহুত ভাল সেইটো কাৰণে ট্ৰিপটো এটা বহুতেই ভাল হৈছিলে